ইংৰাজী ভাষাটোৰ তুলনাত আমাৰ অসমীয়া ভাষা সাহিত্য যথেষ্ট চহকী আমাৰ অসমীয়া ভাষাত ৰচনা কৰা কিতাপৰ যিটো সংখ্যা সেই সংখ্যাটোৰ তুলনাত লগতে তাৰ গুণ গুণখিনিও যদি আমি চাওঁ যথেষ্টখিনি উন্নতমান দণ্ডৰ আমি যদি এতিয়া থাওকতে ক'বলৈ যাওঁ আমি বুঢ়ী আই সাধুখনৰ কথাকে ক'ব পাৰোঁ তাত থকা এটা এটা সাধু যিকেইটা সাধু আজিও মানুহৰ মনত স্পষ্টভাৱে মনত আছে যিয়ে সেই বুঢ়ী আই সাধুৰ কিতাপ কিতাপখন পঢ়িছে আৰু সেই কিতাপখন ৰচনা কৰিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ হাঁহিৰ চলেৰে মানুহক শিক্ষা দিয়াৰ যিটো কৌশল সেই কৌশলটোৱে আমাৰ অসমীয়া জনসমাজখনক যথেষ্টখিনি শিক্ষা দিবলৈ মানে সক্ষম হৈছিলে তেনেদৰে ঠিক এতিয়া আমি যদি চাবলৈ যাওঁ হোমেন বৰগোহাঞি মামণি ৰয়ছম গোস্বামী ভৱেন্দ্ৰনাথ শইকীয়া তেনেকৈ ৰজনীকান্ত বৰদলৈ তেনেকৈ বহুসকল লেখকৰ হাতত আমাৰ অসমীয়া ভাষাটোৱে যথেষ্ট কষ্ট স্বীকাৰ কৰি এতিয়া বৰ্তমান উন্নতিৰ পথলৈ আগবাঢ়ি আহিছে আৰু অনাগত দিনত আৰু ভাল ভাল কিতাপৰ সৃষ্টি হ'ব বুলি আশাবাদী